অঁ অঁ মই এই ভাইচ প্ৰিঞ্চিপালে কৈছু স্কুলৰ অঁ আপোনাৰ ছোৱালীটো নপঢ়ে নিকি হে অলপতে ৰিজাল্ট দিছোঁ এই পৰীক্ষাৰ তাইৰ ৰিজাল্টত ভাল হ'বা নাই দেখোন কিয় কিয় ইমান সেই কৰিব লাগেই নম্বৰটো বহুত ক'ম পাইছে তাই যিটো ভাবিছিলোঁ সেতোটো নহ'ল তাইৰ যিটোত আগবাঢ়িব লাগিছিল সেটোতো নহ'ল তাইৰ বহুত ক'ম পাইছে

ছোৱালীটো অলপ গুৰুত্ব দিবচোন তাই কিমান সময় পঢ়ে নো সময়তো কিমান পঢ়ে তাই বেছি নপঢ়ে নেকি

তাইতো গণিতত বহুত কম নম্বৰ পাইছে সেনেকৈ হ'লে কেনেকৈ হ'ব এমান কষ্ট কৰোঁ আমি তাইৰ আগত বহুত ভৰষা কৰিছিলোঁ আগবাঢ়িব বুলি চাবা লাগিব মানে অলপমান বেছিকৈ গাৰ্জেন হিচাপে আপোনালোকক কৈছোঁ দিয়কচোন ক'ব পাৰোঁ কাৰণে কাৰণ তাইক বহুত আশা কৰিছিলোঁ

গতিকে

তাইক অলপ গণিত খানত বেছিকৈ অলপমাণ সেই কৰিব চেষ্টা কৰিব যদি নৰেয়ো কিবা এটা বেছিকৈ অলপ গণিত খানে পঢ়িব দিব গাৰ্জেন হিচাপে অলপমাণ সেখনি অলপমান বহুত প্ৰবলেম পাই আছো গণিত খানতে মানে বহুত আশাও কৰিছিলোঁ বাদ বাকি চাবজেক্ট গিলাক গোটেই হেৰি নহয় চাবজেক্ট বেয়া নহয় কিন্তু গণিত খান ইংলিছ খান অলপমাণ সেই কৰিব আৰু বেছিকৈ সেই দুখান গ্ৰামাৰ চামাৰ গিলাক চাব দিব অলপমাণ বেছিকৈ পঢ়িব দিব গ্ৰামাৰ চামাৰ খিনি হেৰি চাব দিব আৰু গণিত খানোত সেই হেৰি চেৰি খিনি জ্যামিতি খিনি জানলিও বহুত জ্যামিতি খিনিও চাক অলপ কষ্ট কৰক বহুত দা হ'ব দক তে বেছিকৈ অলপমাণ গুৰুত্ব দিব আৰু মই কলো এখিনি ক'ব পাৰোঁ কাৰণে দা হবো দক